এ আবেলিয়ে যাওঁ এতিয়াতো বহুত ৰ'দ ন' দুপৰীয়া তো আবেলি সময়ত গ'লে ভাল হ'ব আজিকালি মানে বেলিটো বহুত দেৰিলৈকে থাকে তো পাঁচতামান বজাত যাম আৰু ৰাতি অকণমান গধূলী গুচি আহিম

তাকেইতো সৰু সৰু ল'ৰা ছোৱালী বিলাকৰে খেলিবও নোৱাৰোঁ ন' সেইটো কাৰণে এই দেবাহুতিহঁতক লৈ যাম দে দেবাহুতি পূজা বিনীতা তাৰপিছত তই কবি আকৌ হেৰি ডিম্পি ডিম্পিক ক'বি তোৰ লগৰ ন' আৰু কোনোবা যাব নেকি অ আৰু হেৰি খাম হা গ'লা খাম হা গ'লাটো যে সেইটো খাম এই গ'লা খাম না কাৰণ সেইটো মানে খাব ছিলড্ৰেন পাৰ্কৰ ফ্ৰণ্টতে পায় বেলেগত নাপায় আৰু বেলেগ

অ অ অ অ অ ঠিক আছে আইচক্ৰিম খাম আৰু কিবা কিবি খাম হা অ কি পিন্ধি যাবি

অ সেইটো হয় কিহত যাবি ইয়াৰ পৰা ৰিক্সা অ

এ তই দি দিবি না বিশ টকাটো মোৰ অ টমটমত যাম টমটমত কমকৈ ল'ব দহ টকাতে পাই যামগৈ